অঁ হেই আপোনাৰ দোকানত কি কি চবজি পোৱা যায় জানিব পাৰিম নেকি অঁ কওকচোন

অঁ চবজিবিলাকৰ দাম কেনেকৈ হয়

অঁ হয় আপুনি চবজি চবজিবোৰ ঘৰতে খেতি কৰেনে নে ক'ৰবাৰ পৰা আনি বিক্ৰী কৰে ঠিকে আছে চবজিবোৰত আপুনি কি সাৰ দিয়েনে নে ফ্ৰেছ হয় সতেজ হয় অঁ কেনেকৈ কৰে আপুনি খেতি অঁ অঁ ঠিকে আছে বাৰু অঁ তাৰপিছত আৰু বেলেগ আৰু কি বেলেগ চবজিতো পোৱা নাযায় শাক পাচলি আপোনাৰ পৰা সেইখিনিয়ে এইখিনিয়ে পোৱা যায় অঁ ঠিক আছে হ'ব দিয়ক